ৰাতিপুৱা মানে পৰিয়ালকো দিওঁ অলপ টাইম বন্ধুবৰ্গকো দিওঁ অলপ টাইম ৰাতিপুৱা শুই উঠি চাহ পানী খাই অলপ বাটৰ ফালে অলপ ফুৰিব গ'লো তাত বন্ধুবৰ্গৰ লগত অলপ মানে আদ্দা মাৰিলোঁ তাৰপিছত খেলা ধূলা কৰিলোঁ তাৰপিছত ঘৰত আহিলোঁ গাও গাও হাত ধুই ভাত পানী খালোঁ অলপ শুই গ'লো তাৰপিছত আৰু খেলা খেলিব গ'লো আহি আৰু এই কিবা কিবি ঘৰত কৰোঁ নিজৰ কামো থাকে অলপ সেইখিনি কৰোঁ তাৰপিছত ক্ৰিকেট চিকেট খেলোঁ আৰু হেনেকৈ গধূলা গধূলাৰ পিছত আৰু ঘৰত যাই অলপ পঢ়িব লাগে পঢ়িলো পঢ়ি তাৰপিছতে অলপ এনেও আৰু বাটৰ দিশে ওলাই গ'লো ঘৰত আহিলোঁ চাহ খালোঁ আহি আৰু ভাত ভাত বনাবৰ হ'ল নিজে ভাত বনাওঁ তাৰপাছত ভাত বনাই টিভি চাওঁ গেম খেলোঁ ম'বাইলতে গেম খেলো টিভি চাওঁ তাৰপিছত ভাত খাই শুই যাওঁ